দিব পাৰিব নেকি মানে এতিয়া মই আগতেও ষ্ট্ৰবেৰী ফাৰ্মিং কৰি আহিছোঁ আজি অলপ দিনৰ পৰা কিন্তু মই ইয়াৰ উচিত দামেই নাপাওঁচোন মানুহে ভালকৈ দামেই দিব নিবিচাৰে

হয় হয় হয় হয় হয় হয় হয় চিন্তাটোতো বাৰু আপুনি ঠিকেই কৰিছে কিন্তু আগতেও মোক এনেধৰণে ফোন কৰিছে মানুহে কিন্তু পিছত মূল্যই দিব নিবিচাৰে তো তেনেকৈ হ'লেতো মই বহুত লচ খাই যাম ন' ঠিক আছে দিয়ক আৰু ভালকৈ আকৌ পাতিম দিয়ক অ'কে অ